অসমীয়া ভাষাটো সংৰক্ষণ আৰু প্ৰচাৰ কৰিবলৈ হ'লে আমি প্ৰথমে উঠি অহা নৱপ্ৰজন্মক অসমীয়া ভাষাটো ভাল দৰে শিকাব লাগিব তাৰ উপৰি আমি ইংলিছ মাধ্যমৰ যিবিলাক বিদ্যালয় সেই বিদ্যালয়সমূহত অসমীয়া মাধ্যমটো কম্পালছৰী কৰিব লাগিব অসমীয়া ভাষাটো কম্পালছৰী কৰিব লাগিব তাৰ উপৰি পুৰণিকলীয়া যিবিলাক বিহুগীত সেই বিহুগীতসমূহ আমি ল'ৰা ছোৱালীসমূহবোৰক শিকাব লাগিব গাবলৈ জ্যোতিপ্ৰসাদ আগৰৱালাই যিবোৰ জ্যোতি সংগীত ৰচনা কৰি থৈ গৈছে সেই গীতসমূহ আমি গাবলৈ শিকাব লাগিব আচলতে অসমীয়া ভাষাটো যেতিয়া শিকিব তেতিয়াহে তেওঁলোকৰ সেই অসমীয়া ভাষাটোৰ প্ৰতি আবেগ থাকিব গতিকে মই ভাবোঁ এই পুৰণি যিবোৰ জ্যোতি সংগীত বিহুগীত এই সকলোখিনি যেতিয়া আমি সেই ল'ৰা ছোৱালীবোৰক শিকাম তেতিয়া আমাৰ অসমীয়া ভাষাটো সংৰক্ষণ হ'ব আৰু প্ৰচাৰ হ'ব বুলি মই ভাবোঁ